নমস্কাৰ মই কেই সপ্তাহমানৰ আগতে জি এছ টি পঞ্জীয়নৰ বাবে আবেদন দাখিল কৰিছিলোঁ আৰু ইয়াৰ স্থিতি অনুসৰণ কৰিব বিচাৰিছোঁ মোৰ এই জি এছ টি পঞ্জীয়ন কিমান সময়ৰ ভিতৰত সমাপ্ত হ'ব আৰু কিমান দূৰ আগবাঢ়িছে তাক জানিবলৈ মই বিচাৰিছোঁ